আমাৰ অঞ্চলটো যিহেতু গ্ৰাম্য অঞ্চলত পৰে সেয়েহে ইয়াত থকা সকলো ল'ৰা ছোৱালী মিলি জুলি আমি চেংগুটি মাৰ্বল কেৰম চেছ দৌৰ লুকা ভাকু আদি সকলোবোৰ সৰু সুৰা গেম বা খেল খেলোঁ এই সকলোবোৰ খেলেৰে আমাৰ সকলোকে একত্ৰিত কৰি ৰাখিছে কাৰণ সৰুৰপৰাই এইখিনি খেল খেলি আমি একেলগে ডাঙৰ হৈছোঁ আৰু বৰ্তমানেও আমি সেই সকলোবোৰ খেল খেলোঁ দৌৰ খেলোঁ লুকা ভাকু খেলোঁ চেংগুটি খেলোঁ আৰু আমাৰ ইয়াত বিশেষকৈ ভোগালী বিহুত এটা অনুষ্ঠান পতা হয় খেল ধেমালি সেই অনুষ্ঠানটোতো দৌৰ কুকুৰা যুঁজ কণী যুঁজ আদি খেল খেল খেল খেলোৱা হয়